আমি সাধাৰণতে অসমত বিভিন্ন ধৰণৰ সাংস্কৃতিক উৎসৱ অনুষ্ঠান উদযাপন কৰা দেখা যায় ঠিক তেনেদৰে বিহু হওক বিহু হোলী দৌল উৎসৱ তাৰপৰা দীপাৱলী এইবিলাক আমি পালন কৰি আহিছোঁ বিহু বিহু অসমত সাধাৰণতে তিনি প্ৰকাৰে পালন কৰা হয় কাতি বিহু মাঘ বিহু আৰু ব'হাগ বিহু কাতি বিহুক সাধাৰণতে কঙালী বিহু মাঘ বিহুক ভোগালী বিহু আৰু ব'হাগ বিহুক ৰঙালী বিহু বুলি কোৱাও দেখা যায় ৰঙালী বিহুত আমি সাধাৰণতে মানুহবিলাকে ৰঙালী বিহু সাধাৰণতে সাত দিন পালন কৰা হয় সেই সাত দিনৰ ভিতৰত প্ৰথম দিনা গৰু বিহু দ্বিতীয় দিনা মানুহ বিহু তৃতীয় দিনা কুটুম বিহু আৰু ঠিক তেনেদৰে লাষ্টৰ দিনা আমি চেৰা বিহু বুলি কোৱা হয় লাষ্টৰ দিনা যিদিনা চেৰা বিহু থাকে চেৰা বিহুত আমি সাধাৰণতে মানুহে বিহু ভঙা দেখা যায় বিহুত প্ৰথম দিনা গৰুৰ বিহুৰ দিনা মানুহে সাধাৰণতে গৰুবিলাক যিবিলাক গৰু মানুহৰ ঘৰত গৰু থাকে গৰুবিলাক সাধাৰণতে নৈত গৈ গা ধো গা ধুওৱা দেখা যায় গা ধুওৱা অলপ সময়ত তেওঁলোকে দীঘলতী মাখিয়তী আদি পাতেৰে গৰুক কোবাই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এনেধৰণৰ এনেধৰণৰ বাক্য় উচ্চাৰণ কৰি গৰু গৰুসকলক তেওঁলোকে ধুওৱা দেখা যায় সেইদৰে কোৱা হয় যে কোৱা সেইবাবে কোৱা হয় যে বিহু আৰু তাৰ তাৰ পিছদিনা হ'ল গৰু বিহু গৰু বিহুৰ পিছদিনা হ'ল মানুহ বিহু মানুহ পিছদিনা সাধাৰণতে মানুহবিলাকে নতুন কাপোৰ পিন্ধি বংশৰ বিভিন্ন ধৰণৰ জ্য়েষ্ঠ জ্য়েষ্ঠ পুৰুষ মহিলা তথা আইতা ককা মাক দেউতাক খুড়া খুড়ী পেহা পেহী আদি ইত্য়াদিক আশীৰ্বাদ ভৰি চুই আশীৰ্বাদ লোৱা দেখা যায় ভৰি চুই আশীৰ্বাদ লোৱাৰ ক্ষেত্ৰত ভৰি চুই আশীৰ্বাদ লয় ঠিক তেনেদৰে মাঘ বিহুত সাধাৰণতে সেই হেৰি আগ ঘৰৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক মিলি গাঁৱৰ ডেকাবিলাক মিলি তেওঁলোকে ভেলাঘৰ সজা দেখা যায় ভেলাঘৰ সাজি তেওঁলোকে ভেলাঘৰ সাজি তেওঁলোকে ভেলাঘৰ জ্বলোৱাৰ আগদিনা উৰুকা উদযাপন কৰা হয় উৰুকাৰ দিনা ল'ৰা ডেকাসকলে গাঁৱৰ ডেকাসকলে ভেলাঘৰৰ কাষত ভোজ ভাত খায় সেই ভোজ ভাতত পঠা খাহী পঠা হাঁহ হাঁহৰ মাংস আদি হাঁহে মাহে বনাই খোৱা দেখা যায় হাঁহে মাহে খোৱাৰ ফলত খোৱাৰ ফলত দেহাৰ বিভিন্ন ধৰণৰ বেমাৰ আদি থিয় হোৱা দেখা যায় গহীন নোহোৱাও দেখা যায় ঠিক তেনেদৰে কাতি বিহু কাতি বিহুত সাধাৰণতে মানুহে কৃষকসকলে পালন কৰা দেখা যায় কৃষকসকলে যেতিয়া খেতি উঠে খেতি উঠাৰপৰা পিছত কাতি বিহু পালন কৰা দেখা যায় কাতি বিহুত সাধাৰণতে তুলসী তলত চাকি দিয়া দেখা যায় তুলসী তলত চাকি দিয়াৰ ফলত সমাজত থকা বিভিন্ন দুষ্কৃতিকাৰী অপায় অমংগল আদি দূৰ নোহোৱা হয় আৰু ঠিক তেনে দীপাৱলী উৎসৱ উদযাপন কৰা হয় দীপাৱলীত সাধাৰণতে আমাৰ আমাৰ দেশৰ যিবিলাক ব্য়ৱসায়ী আছে অসমৰ ব্য়ৱসায়ী আছে ব্য়ৱসায়ীসকলে বিভিন্ন ধৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিভিন্ন ধৰণে পালন কৰি আহিছে পালন কৰাৰ ফলত তেওঁলোকে কয় যে তে এই দীপাৱলীৰ ফলত পোহৰৰ উৎসৱ দীপাৱলী পোহৰ বিলোৱা বুলি দেখা যায় আৰু সাধাৰণতে দৌল উৎসৱ উদযাপন কৰা দৌল উৎসৱত হোলী খেলা হয় হোলীৰ ইজনে আনজনৰ প্ৰতি হোলী লগায় হোলীৰ উদযাপন কৰে